দুই লাখ তিনি হাজাৰ দুশ দুই চাৰি লাখ বিশ হাজাৰ চাৰিশ চল্লিছ তিনি লাখ দুই হাজাৰ চাৰিশ বিশ পাঁচ লাখ ছয় হাজাৰ দুশ ত্ৰিছ ন লাখ আঠ হাজাৰ পাঁচশ বিশ